মই দুই একমাহ আগতে হিমালয়াৰ ফেচৱাছ ইউজ কৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু ষ্টাৰ্ট কৰাৰ পিছত মোৰ মুখত যি যি শালমন আছিল বা দাগ চাগ আছিল সেইগিলাখন ভাল হবা ধৰিল তাৰপিছত মই লাহে লাহে সেইটো সদায় ইউজ কৰি এতিয়া মুখখন একদম চফা হৈ গৈছে এতিয়া মই দুইমাহ দুইদিনমান আগতে তাৰে ফেচপেকটো আনিছোঁ আৰু ফেচপেকটো আনি পেলাই মই যেতিয়া লগাইছোঁ লগোৱাৰ পিছত মোৰ মুখৰ গ্ল' এটা অহা হেন পাইছোঁ মই মানে ইয়াৰে প্ৰডাক্টটো ইউজ কৰি ইমানেই ভাল পাইছোঁ মানে আৰু ধন্যবাদ দিছোঁ আৰু আপোনালোকক ইমান ভাল বস্তু বনাইছে পইচা দিব পাৰি কিন্তু আপুনি যদি সেই পইচাৰ যদি ভেলুটো পাওঁ মুখৰ যদি স্কিনটো ভাল হয় তেতিয়াহ'লে ভাল লাগে আৰু মই আপোনালোকৰ প্ৰডাক্টৰ পৰা সেইটো পাইছোঁ মই সেইকাৰণে বহুত সুখী